অ হেল্ল' অ নমস্কাৰ ভালেই ভালেই অ মই এতিয়া ঘৰতে আছোঁ হয় অ নাই এতিয়া মানে কি আমাৰ অসমৰ এতিয়া শিক্ষা ব্যৱস্থাটো খুবেই ভাল নহয় এতিয়া

অ টকা পইচাৰ কথা আহে কিন্তু সেই আৰু অসমত এতিয়া আগতকৈ অলপমান হেৰি হৈছে হ'লেও মানে কি বাহিৰত যদি পঠিয়াব পৰা যায় তেতিয়া শিক্ষাৰ ক্ষেত্ৰত অলপমান ভাল হ'ব বুলিয়ে ভাবোঁ মই হয় অ ঠিক ঠিক আছে আপুনি চাওকচোন টকা পইচা কোনো কথা নাই ল'ৰা ছোৱালী ভাল হোৱাটো চিন্তা কৰিব লাগে ঠিক আছে